অসমৰ মানুহে সন্মুখীন হোৱা সাধাৰণ আইনী সমস্যা অকল কাজিয়া লাগি ঘৰত মাৰপিট কৰি কেছ দিয়াটোৱে অকল আইনী সমস্যা নহয় কিছুমান আমি কেতিয়াবা আমাৰ ক'ৰবাত চাৰ্টিফিকেটেই হওক বা বা কিছু তেনেকুৱা ধৰণৰ আৰু কিবা কাগজ পত্ৰত যদি আমাৰ নাম ভুলকৈ আহে তেতিয়াও আমি কৰ্টত গৈ কৰ্ট এফিট এফিট কৰি আমি নামটো চেঞ্জ কৰিবলগীয়া হয় সেইবোৰো আমাৰ কাৰণে এটা আইন সমস্যা হয় লগতে সম্প্ৰতি ভাগ বতৰাতো আমি আইন সমস্যা আমাৰ আইন সমস্যা আহে যেনেকৈ মাটিৰ ভাগ বতৰা বা আমাৰ ককা দেউতাহঁতৰ কিছুমান পুৰণা যোনবোৰ আমাৰ সম্পত্তি সেইবোৰ ভাগ বতৰা কৰিব হ'লেও আমাৰ আইনী সমস্যা আহি পৰে আৰু লগতে এখন বাহনত এখন বাহন যদি মটৰচাইকেল এখন বাহনত যদি আমি যাওঁ তেতিয়া হেলমেট পৰিধান কৰি যাব লাগে নগ'লে তেতিয়াও সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আইনী সমস্যাৰ আৰু লগতে দুজন বহিলেতো হেলমেট পৰিধান কৰিবই লাগিব আৰু তিনিজন যদি আমি কেনেবাকৈ বহি যাওঁ তেতিয়াও আমি আইনী সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু লগতে আমাৰ গাঁৱতেই কিছুমান পূজা পাতল বা বিয়া সভা এনেধৰণৰ জেগাত তেনেধৰণৰ জেগাত বেছি ছাউণ্ড বেছি ছাউণ্ড যদি আমি আনৰ অশান্তি হোৱাকৈ ছাউণ্ড বক্স ব্যৱহাৰ কৰোঁ তেতিয়া আইনীৰ সমস্যাৰ সন্মুখীন হ'ব লাগে যদি মানে সেইটোৰ বাবে আমি ব্যক্তিগতভাৱে পৰা পাৰ্মিশন তাৰপৰা নলওঁ তেতিয়া আমাৰ আইনী সমস্যা আহি পৰে সেইকাৰণে সেইবোৰ কিছুমান কাৰণতেই অসমত বেছিভাগ আইনী সমস্যা আহি পৰে এনেকুৱা নহয় কি অকল কাজিয়া বা মাৰপিট কৰিলেই ঘৰখনত আইনী সমস্যা আহি পৰে এনেকুৱাই বহু ধৰণৰ কাৰণ আছে য'ত আইনী সমস্যা আমাৰ আহি পৰে সেইকাৰণে সেইকাৰণে আমি সকলোৱে কিছুমান তেনেকুৱা বস্তুবোৰ মানি চলিব লাগে যদি আমি এখন মটৰচাইকেলত যাওঁ হেলমেট পৰিধান কৰিব লাগে বিশেষকৈ দুজনতকৈ অধিক আমি যাবই নালাগে দুজনতকৈ অধিক আমি যাবই নালাগে সেইটো আৰু তেনেকুৱা ধৰণৰ কিছুমান আমাৰ অসমত আইনী সমস্যা আহি পৰে